ফ্লিপকাৰ্টত মই এটা কুৰ্তী অৰ্ডাৰ দিছিলোঁ কুৰ্তীটো তিনিশ টকাৰ আছিল যদিও কম দামৰ তথাপি ইয়াৰ প্ৰডাক্টটো বহুত ভাল আছিল ভাল লাগিল